আমাৰ গাঁৱলীয়া সমাজত বিহু ঝুমুৰ বহুৱা এনেধৰণৰ নৃত্যবোৰ জনপ্ৰিয় আমাৰ সমাজত বিহু বহাগ মাহত উদযাপন কৰা হয় বিহু নৃত্যত আমি নাচ গান গায় ঘৰে ঘৰে উদযাপন কৰোঁ আৰু ঝুমুৰ হৈছে চাহ জনগোষ্ঠীয় নৃত্য যিহেতু আমাৰ সমাজত সকলো জনজাতি একেলগে বাস কৰোঁ সেইবাবে ঝুমুৰো জনপ্ৰিয় ঝুমুৰত ঝুমুৰ চাহ জনগোষ্ঠীয় লোকসকলে কৰম পূজাৰ সময়ত পৰিৱেশন কৰে আৰু বহুৱা হৈছে কছাৰীসকলৰ এটা নৃত্য বহুৱাত তেখেতসকলে তেওঁলোকৰ নীতি নিয়মেৰে নৃত্য পৰিৱেশন কৰে